অঁ হেল্ল' অঁ মই মই মই হেৰি ডিব্ৰুগড় জিলা হেৰি ঙলগাঁৱত এই শ্ৰীমতী মীনা ফুকন মই এগৰাকী মানে মই কাম কৰা মানে বাই এগৰাকী লাগিছিলে তোমাৰ নাম ভাগ্যশ্ৰী হেৰি হাজৰিকা নি বাৰু এই মোৰ এতিয়া মানে এই অকমান বয়সটো বেছি হৈছে যে সেইটো কাৰণে মই মানে এই বিশেষ মানে আমাৰ ঘৰৰ কাম কৰা মানে কাম কৰাবলৈ অসুবিধা হৈছে তোমাৰ মোৰ নিজে কাম কৰিবলে ঘৰৰ কাম কৰিব লাগে আৰু তোমাৰ এতিয়া বয়স কিমান হৈছে বাৰু চৌব্বিছ ন এতিয়া পঢ়ি আছা নে কি কৰিছা বাৰু এনেই আছা এনেই ঘৰত কাম কৰিব পাৰিবা নি মোৰ ঘৰত বাৰু তুমি হেৰি নে এনে হেৰি ডেইলী হিচাপত নে ধৰি লওক সদায় পাৰিম বুলি তোমাৰ ঘৰটো ক'ত আছিলে ডিব্ৰুগড়তে ন মই এই মানুহজনৰ পৰা তোমাৰ নাম্বাৰটো ল'লোঁ আক এই এই বোলে কাম কৰা ছোৱালী এজনী আছে ছোৱালী অঁ বাই এগৰাকী বুলি ক'লে বাই এগৰাকী আছে তাই মানে ধৰি লওক কৈছে কি তেওঁ মানে কাম বিচাৰি ফুৰিছিলে সেইটো কাৰণে বোলে তেওঁকে সুধি চাওকচোন এনেকে ক'লে সেইটো কাৰণে সুধিলোঁ দেই আৰু মোৰ মানে প্ৰয়োজন হৈছে মানে বিশেষকৈ মানে মোৰ ঘৰত কাম কৰা মানুহ কোনো নাই আৰু ময়ো অৱস্থা বেয়া হৈ আহিছে বৃদ্ধ হৈ আহিছোঁ ন ভৰি হাতবোৰ বিষ হয় এনেকুৱা এনেকুৱা বেমাৰ হৈছে সেইটো কাৰণে কাম কৰিবৰ কাৰণে এগৰাকী লাগে মানে তুমি পাৰিবানি এতিয়া থাকি ল'বা নে কি বাৰু থাকি ল'ব পাৰিবা নাই অঁ থাকি ল'ব পাৰিলে ভাল অহা যোৱা কৰিবলৈ বহুত পইচাবোৰ আকৌ খৰচ হৈ যাব হয় ন যিকিটা পোৱা এতিয়া এনেকৈ তুমি হেৰি ধৰি লওক বেলেগত আগত আগতে কৈছিলা নে বাউ অঁ ঠিক আছে হেৰি তুমি আৰু আকৌ বেলেগত নল'বা আকৌ দেই বেলেগক ক'লে মানে নল'বা মই একদম ফিক্স কৰি দিলোঁ তুমি মানে কাইলৈৰ পৰাই আহিবা আৰু এনে ধৰিলে তুমি মাহেকত কিমান ল'বা বাৰু কিবা এটা নহয় নহয় এতিয়া তোমাকো চলিবলৈ লাগিব ন মই এতিয়া তোমাক এতিয়া ধৰি লওক এনেই খটালে নহ'ব নহয় তুমিতো এখন ঘৰ যেতিয়া হৈছা তুমিও সেইখন ঘৰ চলাব লাগিব নহয় তুমি এনেই ফিক্স কৰি দিলে ভাল হয় আৰু তেতিয়া ভাল পাওঁ অঁ হ'ব হ'ব হ'ব পাৰিম কেলে নোৱাৰিম মাহটো পাঁচ হেজাৰ হ'লে দিনে কেইদিন পৰি কেই টকা পৰিবনো হৈ যাব পাৰিম কিন্তু তোমাৰ এতিয়া চৌব্বিছ বছৰ চৌব্বিছ বছৰ হৈছে কাৰণে লৈছোঁ আৰু দেই নহ'লে যদি এই কি কিশোৰী হ'লে মানে তই মানে ওঠৰ বছৰ তলৰ হ'লে মানে আমি নকৰাও মানে সেইবোৰ কাম যে হ'ব ঠিক আছে বাইদেউ ঠিক আছে এই তেনেহ'লে ফিক্স কৰি লওক কিন্তু হা হা অঁ থাকিলে নহ'ব থাকি ল'বা তোমাৰ কাপোৰ চাপোৰ যদি তোমাৰ আছে যদি লৈ আহিবা নাই যদি মই কিনি দিম বাৰু দেই অঁ ঠিক আছে অঁ হব বাৰু যি লাগে আমাৰ ঘৰত মানে একো প্ৰ'ব্লেম নোপোৱা তুমি ভালদৰে ধৰি লওক নিজৰ নিচিনাকে মোৰো ছোৱালী নাই ন এতিয়া ছোৱালী এজনী আছিলে সেইজনীও বিয়া দিলোঁ ল'ৰা দুটা আছে সেইকিটাও হেৰি বাহিৰত থাকে ধৰি লওক কিবাকিবি হেৰি কৰে ঘৰত এতিয়া আমি বুঢ়া বুঢ়ীহে সেই বুঢ়া বুঢ়ীৰ কাৰণে মানে এজনী ছোৱালী দৰকাৰ হৈছে বা ল'ৰা যিকোনো মানুহৰ আৰু দৰকাৰ হৈছে আৰু মানে এতিয়া সেইকাৰণে মাতিছোঁ হা আৰু মানে নিজৰ নিচিনাকে তুমি থাকিব পাৰিবা আমাৰ ঘৰত কোনো প্ৰব্লেম নাই এতিয়া অঁ নিজৰ নিচিনাকে খাব পাৰিবা যদি কিবা এটা ধৰি লওক বিজনেছ কৰোঁ বুলি ভাবা তুমি ধৰি লওক মোৰ ঘৰতে ধৰি লওক নিজৰ ছোৱালীৰ নিচিনাকে তুমি বিজনেছো কৰিব পাৰিবা আকৌ কোনো প্ৰব্লেম নাই অঁ টকা পইচাও উপাৰ্জন কৰিবা বেলেগেই মইতো মোৰ ঘৰত থাকাটো পইচাটো পাবাই তুমি বেলেগ ধৰি লওক মোৰ ঘৰত থিকে পিনি তোমালোকে কিবা বিজনেছো কৰিব পাৰিবা একদম দেই অঁ অঁ হ'ব ঠিক আছে কাইলৈ পৰা আহিবা দেই অঁ অঁ অঁ অঁ ঠিক আছে